দহ জানুৱাৰী দুহেজাৰ দহ বিশ এপ্ৰিল দুহেজাৰ পোন্ধৰ আঠাইছ মে' দুহেজাৰ সোতৰ ত্ৰিছ জুন দুহেজাৰ বাৰ আৰু ঊনৈছ ফেব্ৰুৱাৰী দুহেজাৰ বাইছ